অঁ হয় কিবা আছিলে

অঁ কেতিয়ালৈ আছে বাৰু অঁ অঁ হেৰি টাইমটো অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে চাওঁ বাৰু অঁ অঁ অঁ অঁ হ'ব